হয় কোনে ক'লে অঁ হয় আপুনি কোনে ক'লে বাৰু অঁ হয় কওকচোন অঁ অঁ কওক বাৰু অঁ অঁ কৰোঁ হয় অঁ অঁ অঁ

অঁ অঁ কেতিয়া কেতিয়া হেৰি কৰিব যে শ্বুটিংবিলাক আপোনালোকে ষ্টাৰ্ট কৰিব

অঁ অঁ অঁ থকা খোৱা সেইখিনিতো আপোনালোকে দিব চাগে

অঁ অঁ যদি থকা খোৱা সেইখিনি হৈ যায় তেতিয়াহ'লে মইতো এনেই দিনত হাজাৰ পোন্ধৰশ এনেকৈ লোৱা হয় ত' আপোনালোকে ইমান এটা ডাঙৰ হেৰি দিছে ত' আপোনালোকে চাই কিবা এটা দিব ইমান কম বেছো নকৰিব যিমানটো আপোনালোকৰো সুবিধা হয় অঁ আচ্ছা

হা হা আছে আছে আপুনি মোক হোৱাটছএপ কৰিব পাৰিব

অঁ নিশ্চয় থিক অঁ অঁ অঁ অঁ এইখিনি ঠিক আছে মই আপোনাক মৰ্ণিং জনাই দিম আপুনি মোক এইখিনি দি দিব ঠিক আছে অঁ অঁ